মই জীৱনত সন্মুখীন হোৱা এটা ডাঙৰ প্ৰত্যাহ্বান বুলি ক'বলৈ গ'লে মই যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ তেতিয়া সেই পৰীক্ষাত মই ভবা মতে মই মোৰ ৰিজাল্ট লাভ কৰিব পৰা নাছিলোঁ মই যিমানখিনি কষ্ট কৰিছিলোঁ যিমানখিনি পঢ়িছিলোঁ সেই পঢ়ামতে মোৰ ৰিজাল্টটো ইমান ভাল নহ'ল ফলত মই বহুত ভাগি পৰিছিলোঁ মই এনেকুৱা অৱস্থা হৈ গৈছিল যে না খাব মন যায় না পিন্ধিব মন যায় না শুব মন যায় মই অকল এটা ৰুমৰ ভিতৰতে সোমাই আছিলোঁ ওচৰ চুবুৰীয়া সকলো মানুহে মোক ঠাট্টা কৰিছিলে যে তই ইমান পঢ়িও ইমান ৰিজাল্ট কৰিলি নে তেতিয়া মই বহুত ভাগি পৰিছিলোঁ কিন্তু কিন্তু মই জানোঁ যে চেষ্টাৰ অসধ্য অসাধ্য একো নাই তেতিয়া মই সেইটো সেই কথাটো বহুত মনত ৰাখি যি যেতিয়াৰ পৰা মই আকৌ পঢ়া ষ্টাৰ্ট কৰিলোঁ তেতিয়া মই বহুত ভালদৰে পঢ়িছিলোঁ চেষ্টা কৰি কৰি কৰি কৰি মই যেতিয়া আকৌ হায়াৰ চেকেণ্ডেৰী পৰীক্ষা দিলোঁ তেতিয়া মই সেই পৰীক্ষাত আগৰ যিটো ৰিজাল্ট কৰিছিলোঁ তাতচেও মই ভাল ফলাফল পাবলৈ সক্ষম হ'লোঁ